শিল্পীয়ে সমাজখনক অধিক পৰিষ্কাৰ তথা বিকাশ কৰাত সহায় কৰে সেই কলা মানুহৰ জীৱনত অতি প্ৰয়োজনীয় কলাৰ মাধ্যমে মানুহে নিজক চিনি পায় সমাজখনক চিনি পায় তাক বৰ্ণনা কৰাত কলাই যথেষ্ট সহায় কৰে সমাজৰ বিভিন্ন দিশক এই যিকোনো ধৰণৰ কলাই মানুহৰ মাজলৈ সেই বাৰ্তা কঢ়িয়াই আনিব পাৰে যেনেকৈ নৃত্যৰ মাধ্যমেৰে পাৰে অভিনয়ৰ মাধ্যমেৰে পাৰে বিভিন্ন ধৰণৰ পেইণ্টিং তথা ছবিৰ মাধ্যমেৰে পাৰে বিভিন্ন ধৰণৰ কলা কৌশলীয়ে মানুহক সজাগ তথা সচেতন কৰি তুলিব পাৰে